অ হয় সঞ্জনা এই আছোঁ ৰ'বা ইয়াতে গুৱাহাটীতে আছোঁ অ আপুনি ক'ত আছে আকৌ অ হয় নেকি কি কি কথা আছিলে বাৰু কোৱাচোন অ হয় হয় অ শুনিছোঁ অ অ গম পাওঁ অ অ যাব পাৰিলে ভাল হ'ব দিয়ক মানে তাতে আৰু মানুহবিলাকো ভাল মানে বৃদ্ধাশ্ৰমত না ভাল লাগিব গৈকেনে অ তাকেতো বেলেগক লৈ যোৱাতো ভাল হ'ব নেকি সবে মিলিকেনে গ'লে আশ্ৰমত ভালো লাগে দিয়াচোন অ একগোটকে গ'লে অ সেইটোৱেতো ওম কথা চথা পাতিকেনে গ'লে অ কওক কওকচোন অ ফ অ তেনেকৈতো নিব পাৰি দেখোন ফল মূল নিব পাৰি ভালো পাব তেওঁলোকেও ভাল পাব কাপোৰ কানি অ সেইটোৱেতো এনে কি পিন্ধি যাম বুলি ভাবিছে অ অ অ ঠিক আছে তেনেহ'লে আৰু অ বেয়া লাগিব আৰু বাকী আৰু কোনোবাই গম পাই নেকি সুধি লওঁ তেওঁলোককো সুধিকেনে তেতিয়া সবে মিলিকেনে যাব পাৰিম ন' অ অ মোৰ লগত আছে বাৰু অ অ দুগৰাকী মানৰ আছে ঠিক আছে মোক সুধিকেনে অ অ সেইটোৱেতো ভালে লাগিব দিয়া গৈকেনে ওম অ অ অ দেওবাৰে ভাল হ'ব বাৰু ঠিক আছে মই জনাম দিয়ক জনাম দিয়ক মই ফোন কৰিম বাকী কেইগৰাকীকো একেলগে সবে মিলিকেনে যাব পাৰিম দিয়ক ওম ওম ওম